কোনে ক'লে হয় কওকচোন হয় ক'ৰ পৰা আহিছে এ কেতিয়ালৈ আহিব পাঁচ ফেব্ৰুৱাৰী এহ্ ঠিক আছে আপোনালোকে অকল ডিব্ৰুগড় নে বেলেগ ক'ৰবালৈ যাম বুলি ভাবিছে মানে আপুনি বুজিছোঁ হেৰি অকল টি গাৰ্ডেন নে অন্য কিবা চাম বুলি ভাবিছে অঁ আছে আছে আমাৰ ইয়াততো তো মানে ডিব্ৰুগড় তিনচুকীয়াততো যথেষ্ট সংখ্যক আছে তাৰমানে আপুনি মনোহাৰী ৰিজৰ্টলৈ যাব টি টি গাৰ্ডেনলৈ যাব পাৰে এইখনতো মানে খুব নাম থকা এখন হৈ আছে এতিয়া মানে ইয়াৰ পৰা বহুত চাহ মানে যায় বাহিৰলৈ এক্সপৰ্ট হয় আৰু এই লগতে ওচৰতো বহুত আছে হেজেল উড টি গাৰ্ডেন আছে বা তিনচুকীয়াতো ডাঙৰ ডাঙৰ টি গাৰ্ডেন আছে আপুনি পাৰিব সেইখিনি পাব পাব পাব সেইখিনিও পাব আপুনি বা ওচৰতেই তাততো মনোহাৰী টি ৰিজৰ্টতে টি গাৰ্ডেনৰ ভিতৰতে পাব তাৰ ওচৰতে আৰু অন্য বেলেগো আছে আৰু মোৰ চিনাকীও আছে আপুনি যদি লৈ যাম বুলি ভাবে অৰ্গেনিক টি তেতিয়াহ'লে মোৰ চিনাকী আছে ভাল চাহ আপুনি লৈ যাব পাৰিব পাব পাব পাব পাব পাব পাব সেইখিনি পাব থকা খোৱা পাব হোটেল আপুনি ডিব্ৰুগড়তে ভাল ভাল হোটেল আছে কেইবাখনো আছে আৰু আপুনি যদি ৰিজৰ্টত এহ্ ছিয়'ৰ ছিয়'ৰ সেইটো একো প্ৰব্লেম নাপায় আৰু যদি আপুনি ৰিজৰ্টত থাকিম বুলি ভাবিছে মনোহাৰী টি গাৰ্ডেনৰ কথা কৈ আছোঁ তাতে এখন ৰিজৰ্ট আছে তাতো আপুনি পাৰিব এইছ এম ৰিজৰ্ট বুলি এখন আছে তাতো পাৰিব আপুনি য'তেই সুবিধা হয় এইখিনি মই মেনেজ কৰি দিম চিন্তা কৰিব নেলাগে ছিয়'ৰ ছিয়'ৰ আপুনি ফ্লাইটত আহিব ঠিক আছে ঠিক আছে ছিয়'ৰ ছিয়'ৰ সেইটো আপুনি টি টেনশ্যন ল'ব নেলাগে ঠিক আছে হ'ব ওৱেলকাম